অ' শুনচোন মই এই দুসপ্তাহমান আগতে এ ৰ'ৰৈয়া চাৰিআলি পৰা অকণমান ভিতৰলৈ সোমাই যে এই ফাৰ্ণিচাৰখন আছে সেই তাৰপৰা মই মানে বিচনা এখন আনিছিলো ও ইমান বেয়া হেঅ' বিচনাখনৰ কাঠটো মোক আকৌ সিহঁতি ভাল বুলি কৈছিলে দামো ল'লে বহুত অ' ভাল কাঠ বুলি ক'লে মানে বহুত সেই ঠগ খালো দেই অ' তহঁতি কেতিয়াও নানিবি দেই আৰু সেইখন দোকানৰ বিচনাখন এ বেছিদিন হোৱাই নাই এ ঘূণেও খালে আৰু কাঠটোও অকণমান ভলি যোৱা গতে হৈছে মানে অ' ও পলিহঁতেও অনা কথা আছিলে হাক দিবিচোন কবি দেই কেতিয়াও নানিবি আৰু সেইখন দোকানৰ মানে বিচনা যিয়েই নহওক আৰু মুঠতে কাঠৰ বস্তু নানিবি আৰু ভাল নহয় ফাৰ্ণিচাৰখন অ' ভাল নহয় সেইবিলাক কাঠটো বেয়া দিয়ে মানে তাহাঁতি সেই দামটো বেছি লয় সঁচা কথা নকয় অ' এইবোৰ ভাল নহয় মালিকবিয়া বিলাকে বৰ মিছা কথা কয় অ' কেতিয়াও নানিবি আৰু দেই মই হ'লে আৰু নানো আৰু আৰু ইমান দাম ল'লে সিহঁতি কৈছে যে ভাল কাঠটো ভাল আইঔ এ ক্লাছ কাঠ বুলিহে কৈছে একেবাৰে এ ক্লাছ কাঠ বুলি মোক মিছাকৈ অত দাম ভৰালে ঘূণে ধৰিলেই মই আৰু কাকো নিদিও দেই আনিবলৈ ওচৰত পাৰিলে অ' আৰু যাকে পাওঁ তাকে মই বন্ধহে কৰিম আৰু সেইখন দোকানৰ পৰা বস্তু আনিবলৈ